হেল্ল' আপোনালোকৰ পৰা মই এটা গেছ চুলা বুক কৰিছিলোঁ খুব ভাল পাইছোঁ চুলাটো মানে জুইটোও ধুনীয়া আহিছে আৰু ভাতবিলাক মানে সোনকালে হোৱা যেন অনুভৱ হৈছে আগৰটো মোৰ বেয়া আছিলে সেইকাৰণে টাইমটো বহুত লাগিছিলে এইটো পাই পেলাই মানে বহুত ভাল আৰু ভাল লাগিছে